হেল্ল' দাদা অঁ আপোনাৰ এয়া ফলৰ দোকান হয় নে এইখন অঁ আমাৰ ঘৰত এখন হেৰি সকাম এটা পাতিছিল তাৰ কাৰণে ফল মূল অলপ লাগিছিল তে আপোনাৰ তাত কি কি ধৰণৰ ফল মূল পাম হয় নেকি প্ৰসাদৰ লগত লগাই লাগিছিলে আপোনাৰ ধৰি লওক তিয়হ লাগিছিলে আৰু আপেল নাচপতি আৰু হয় হয় হয় তাৰ পিছত কল পাম নহয় কল মালভোগটো লাগিছিল মালভোগৰ কেনেকুৱা দাম হয় চলি আছে হয় নেকি যদি অলপ কিবাৰে সৰহকৈ লোৱা হয় কিবা কম হ'ব নে হয় বাকী আপেলৰ দাম কেনেকৈ হয় আপেলটো মোক কমেও পোন্ধৰ কেজিমান লাগিব তেতিয়া পোন্ধৰ কেজিমান ল'লে কিমানমান কমাব পাৰিব

ঠিক আছে তেনেহ'লে নাচপতিও লাগিব তেনেকৈ নাচপতি ধৰি লওক মোক দহ কেজিমান লাগে

আৰু তিয়হৰ দামটো কেনেকুৱা বাৰু হয় নেকি অঁ লোকেল নে তিয়হটো বাৰু লোকেল নে অঁ অঁ আৰু এটা কথা আছিল আপোনাৰ তাত কুঁহিয়াৰ পা পোৱা যাব কুঁহিয়াৰ হয় অঁ অঁ কুঁহিয়ৰাটো মানে কুঁহিয়াৰ লাগিব আপোনাৰ দছ ডালমান হ'লেই হৈ যাব

হয় আৰু নাৰিকলো পোৱা যাব নহয় নাৰিকলৰ যোৰা কেনেকৈ হয় নেকি কিবা এটা কম হ'ব নে অঁ অঁ আপোনাৰ এড্ৰেচটো দিব নেকি

মোৰ ঘৰ এই লংকেশ্বৰ নহয় নগাঁও লংকেশ্বৰ হয় মই বৰ্তমান লংকেশ্বৰত আছোঁ এনেই নগাঁৱৰ হয়

হয় নেকি আমাৰ সকামটো মানে নগাঁৱতে হ'ব মই এতিয়া বৰ্তমানহে লংকেশ্বৰত আছোঁ অঁ হয় ঠিক আছে মই আপোনাক কণ্টেক্ট কৰিম বাৰু অঁ ঠিক আছে আপোনাক লগ কৰিমগৈ বাৰু অঁ ঠিক আছে